অঁ ভালনে ভালেই ভালেই অঁ অঁ হেৰি নহয় শেষ হ'ল শেষ হ'ল আপুনি হেৰি গোটত আছে নেকি আত্মসহায়ক গোটত অঁ দছ হাজাৰ টকা পালে নাই অঁ আমিও পোৱা নাই এতিয়ালৈকে জানো হ'ব হ'ব কৈছে অঁ জানো দিয়েনে নিদিয়ে এতিয়া গোটৰ পৰা পইচা চইচা লৈছেনে লোন চোন অঁ

অঁ অঁ অঁ অঁ অঁ অঁ আমিও গোটৰ পৰাই মইও গোটৰ পৰাই লৈছোঁ বাৰু এই পঞ্চাছ হাজাৰ ল'লোঁ পঞ্চাছ হাজাৰ লৈ তাৰ এতিয়া সেই ছাগলী তাগলী পুহিলোঁ বাগানতো লগালোঁ এতিয়া ঘৰৰ কামতো লগাইছোঁ এতিয়া ত্ৰিছ হাজাৰ ল'লোঁ ঘৰৰ কামত লগাইছোঁ সেয়াই তেনেকৈ কাম কৰি আছোঁ ইটো সিটো গোটৰ পৰা ল'বলৈ ভাল আৰু পইচাটো মাহেকত মানে আৰু যি সুতটো দি পেলাই মূলধন মানে কিবা এটা ঘূৰালেও হয় ইভাগে আকৌ বেলেগ বেলেগত বেলেগৰ পৰা হ'লে মানে ল'ব লাগে মানে অকঁমান দিগদাৰ হয় আকৌ বন্ধনৰ পৰা এটকা এটকা গোট অঁ গোটৰ পৰা আৰু মানে বেলেগৰ পৰা ল'লে মানে এতিয়া বন্ধনৰ পৰা ল'লে সপ্তাহে ঘূৰাব লাগে দিগদাৰ হয় অঁ অঁ অঁ আমাৰ ভালকৈ ঘূৰাই থাকে ঘূৰাই থাকে ঘূূৰাই থাকে সবেই ৰেগুলাৰ ঘূৰাই আমাৰতো মাহে মাহে আমাৰ পইচা সবেই বিছ হেজাৰ ত্ৰিছ হেজাৰ উলিয়াই হয় এই উলিয়াই মেলা হৈয়ে থাকে পইচা আকৌ অহা যোৱাও মানে কে যদি পইচাটো কাৰোবাৰ উলিয়াবলৈ মানে দৰকাৰ হয় মানে পইচাটো মানে মাহেকৰ পইচাটো থৈ ডেৰশ টকা দিয়ে আকৌ কাৰোবাৰ উলিয়াবলগীয়া যিগৰাকীয়ে উলিয়াই তেওঁ এশ টকা এটা দিয়ে মানে ধুনীয়াকৈ আৰু মানে সব মানে সেইখিনিত যেনিবা আমাৰ দিগদাৰ নাই বাৰু গোটত সব ঠিকেই আছে বাৰু আপোনালোকৰ তেনেকৈনে

অঁ তাকে বেংকৰ সেই অঁ লৈছিলোঁ লৈছোঁ এতিয়া বেংকত লোন পঞ্চাছ হেজাৰ লোৱা আছে এই পৰা এতিয়া মানে আৰু এতিয়া দছটা চৈধ্য মাহ দিয়া হ'ল আৰু দিয়াৰ পিছত আৰু এতিয়া মানে আকৌ এইবাৰ আকৌ সৰহকৈ ল'ম বুলি ভাবিছোঁ আৰু দছ লাখমান সবে ভাগ কৰিম আৰু দছজনীয়ে লয়নে কিমান কেইজনীয়ে লয় ভাগ কৰি ল'ম আৰু

অঁ অঁ অঁ তাকে খোৱালো খোৱালো এইবোৰ পইচা লৈ মেলি খুৱালো বাৰু টিং চিং তাকে